কেমেৰা অতি দৰকাৰী বস্তু হৈ পৰিছে বৰ্তমান যুগত কাৰণ কেমেৰা অবিহনে হয়তো জীৱনটো আজিকালি অসাৰ আৰু একো নাই কাৰণ কি আমি ৰাতিপুৱা শুই উঠিয়েই আগৰ পৰাই আমি ৰাতিপুৱা শুই উঠিয়েই যেতিয়া বাতৰিকাকতখন মেলোঁ তেতিয়া কেমেৰা দি কেমেৰা দি বন্দী কৰা বহুত দৃশ্য দেখিব পাওঁ দৃশ্য ভালো হয় কিছুমান বেয়াও হয় দৃশ্য দেখি মনো বেয়া লাগে মন ভালো লাগে কিছুমান দৃশ্যই মানুহৰ জীৱনলৈ বাৰ্তা কঢ়িয়াই আনে আৰু কিছুমান দৃশ্যই শোক বাৰ্তাও কঢ়িয়াই আনে আৰু কেমেৰাৰ গুণ কি বুলি ক'ম আৰু কেমেৰা ইমান দৰকাৰী যে আপুনি নিজৰ জীৱনৰ অতিকৈ দৰকাৰী অতিকৈ মনোমোহা সময়বোৰ তাতে আপুনি বন্ধ বা বন্দী কৰিব বিচা পাৰে যিটো আপুনি গোটেই জীৱনটোৱে আপোনাৰ স্মৰণীয় হৈ থাকে আপুনি চাই থাকিব পাৰে কেমেৰাটো কি মানে সেই ফটোবিলাক যে কেমেৰাত আমি বন্দী কৰিলোঁ আমি ফটোখিনি ধোৱাই উলিয়াই থ'লোঁ আৰু কেমেৰাখিনি আমি চালোঁ ফটোখিনি চাওঁ আমি ফটোখিনি চাই আমি গ'ম পাওঁ যে সেই দিনটো কেনেকুৱা আছিল আমাৰ সেই দিনবোৰ আৰু আগৰ দিনতটো আমি দেখিছোঁ আমাৰ এলবামবিলাকে চাওঁ সৰু কালৰ ফটোবিলাক এলবামত চাওঁ কেনেকুৱা আছিলো কি কৰিছিলো আগৰ দিনত কেমেৰা মানে ফটো তোলা মানে ডাঙৰ কথা আৰু কেমেৰা কিনি আনিব লাগিব নিকনৰ কেমেৰা কেননৰ কেমেৰা আছিলে এই কেমেৰাত ফটো মাৰে ৰীল ভৰাই আগতে তাৰপিছত সেইখিনি নিগেটিভখিনি আৰু ধোৱায় তাৰপৰা ফটো আহে এলবাম থাকে আজিকালিটো মোবাইলত হৈ গ'ল কেমেৰাবিলাক কেমেৰাটো বহুত ওলাইছে বেলেগ বেলেগ দামৰ বহুত দাম কেমেৰাৰ আগতেও দাম এতিয়াও দাম দামী দামী কেমেৰা আছে আৰু বৰ্তমানটো মানুহে জীৱনৰ কিছুমান মুহূৰ্ত যেনে বিবাহৰ মুহূৰ্তবিলাক কেমেৰা ফটোগ্ৰাফাৰ মাতি আনে কেমেৰা যোনে কৰে ফটো যোনে তোলে সেইজন ফটোগ্ৰাফাৰ বুলি কয় ফটোগ্ৰাফাৰ মাতি আহে আৰু আৰু তেওঁ মানে তেওঁলোকে ফটোগ্ৰাফাৰসকলে কেমেৰা দিয়ে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে তেওঁলোকে চলে তেওঁ সংসাৰ তেওঁ সংসাৰ এখন তেখেতে আগবঢ়াই নিয়ে কেমেৰাৰ জৰিয়তে আৰু কেমেৰাৰ ইমানটা শক্তি আছে যে কিছুমান মানুহৰ গুপ্ত কথা কেমেৰাদি হেৰি কৰি তোলে